হেল্ল' কোনে ক'লে হয় কোনে ক'লে খুমটাই পৰা তৰুণ কি ক'লা নামটো অঁ কি আছিলে কাম কি আছিলে

অঁ এটা কথা নহয় কোনোবা লগৰ বন্ধু নহয়তো কোনোবাই ধেমালি কৰা নাইতো অঁ কাৰোবাৰ লগত আগতে শত্ৰুতা কিবা আছিলে নেকি কাৰোবাৰ লগত কাজিয়া মাটি বাৰী কেলেংকাৰী এনেকুৱা কিবা কিবি তেনেকুৱাবিলাকত নাই পইচা ডিমাণ্ড কৰিছে ন হেৰি যিটো নাম্বাৰে হেৰি কৰিছে মেচেজ দিছে নে ফোন কৰিছে অঁ হ হ মেচেজ দিছিলে নাম্বাৰটো লৈ পিনে আপুনি এটা কাম কৰিব এই থানালৈকে আহি পিনে ৰিটেন কম্প্লেইণ্ট এটা দি যাব তাৰপিছত আমি যিখিনি পাৰোঁ ইনভেষ্টিগেশ্যন কৰিম এই আজিকালি কি হয় হোৱাটছাপত ফেচবুকত আপোনালোকে মানে যাৰ তাৰ লগত কথা পাতে যিটি মানুহে আপোনাৰ গোটেই ডিটেইলটো গম পায় আৰু কোনোবা আপোনাৰ লগৰ বন্ধু আপোনাক মানে এনে ধেমালিও কৰিব পাৰে গতিকে দুই এদিন চাই লওঁক তাৰপিছত যদি ভাবুকিটো কণ্টিনিউ হৈ থাকে তেতিয়াহ'লে আপুনি থানাত আহি পিনে কম্প্লেইণ্টটো ৰেজিষ্টাৰ কৰি যাব তাৰপিছত আমি ইনভেষ্টিগেশ্যন কৰিম বাকী চিন্তা কৰিব নালাগে আপুনি আছোৱে আৰু আপোনালোকৰ সুৰক্ষ্যাত কথাটো বুজিছে নহয় ঠিক আছে দিয়ক